আমাৰ পৰিয়ালক প্ৰায় সাতটাকৈ ফোন আছে সেই সাতোটা ফোন দিনৰ দিনটো প্ৰায় ছয় বা সাত ঘণ্টা ব্যৱহাৰ কৰা হয় সেই ফোন সৰু ল'ৰা ছোৱালীক দিয়াতো উচিত নহয় কাৰণ সৰু ল'ৰা ছোৱালী এই ফোন চালে বহুত অপকাৰ হ'ব পাৰে সৰু ল'ৰা ছোৱালীয়ে বুজি নেপায় গেম খেলি দিনটো কটায় মাক বাপেকে হাক দিলেও ল'ৰা ছোৱালীবোৰে ফোনতে ব্যস্ত হৈ থাকে মাকে পঢ়িব ক'লেও ল'ৰা ছোৱালীবোৰ ফোনতে গুৰুত্ব দি থাকোঁতেনে সময় গুচি যায় সেইবাবে ল'ৰা ছোৱালী সৰু ল'ৰা ছোৱালীক ফোনটো দিয়া উচিত নহয় মোবাইলটো ব্যৱহাৰ কৰিবলৈ ভাল কামত ব্যৱহাৰ কৰিব লাগে যাতে ল'ৰা ছোৱালীবোৰৰ ভৱিষ্যত উজ্জ্বল হওক পঢ়া শুনা আৰু বাতৰিকাকত পঢ়া আদিৰ কামত ব্যৱহাৰ কৰিলে অপ উপকাৰ হয় প্ৰায় ল'ৰা ছোৱালীবোৰে মোবাইলৰদ্বাৰা গেম খেলিব বিচাৰে সেইবাবে মোবাইল মাক বাপেকে ল'ৰা ছোৱালীবোৰক খেলিব ফোন দিব নালাগে কাৰণ ল'ৰা ছোৱালীবোৰে ফোন পালেই প্ৰায় গেম খেলিবলৈ আৰম্ভ কৰে মাক বাপেকে প্ৰায় ক'লেও ল'ৰা ছোৱালীবোৰে গেম খেলিব নেৰে কাৰণ সেহেঁতি ফোনত গেম খেলা আৰম্ভ হ'লেই খেলি থাকিব বিচাৰে মাক বাপেকে কিমান জোৰ কৰিলেও ফোন এৰি দিব নিবিচাৰে সেইবোৰ বেয়া কামৰ বাবে ফোন কেতিয়াও ব্যৱহাৰ কৰিব নালাগে প্ৰায় মানুহে ল'ৰা ছোৱালীবোৰক ফোন দিলে কি কৰিছে বা কৰা কৰি আছে সেইবোৰ নাচায় কাৰণ ল'ৰা ছোৱালীয়ে পঢ়ি আছে বুলি ভাবে কিন্তু ল'ৰা ছোৱালীবোৰে ফোনটো গেম খেলোঁতেই উৰুৱাই দিয়ে